আজি ভাৰতবৰ্ষই সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বহুতো আছে তাৰে ভিতৰত স্বাস্থ্যজনিত কাৰণত যেনেকৈ কোভিডৰ সময়ত কোভিডটোৱে এনেকৈ ভয়ানক ৰূপ লৈছিলে যি সময়ত ৰাছিয়াৰ নিচিনা ইটালীৰ নিচিনা দেশবিলাকেও তৎ নাপাইছিলে ইমানেই মানুহৰ সংখ্যা মৃত্যু মুখত বাঢ়িবলৈ ধৰিছিলে আৰু এনে এটা সংক্ৰমনিত বেমাৰ কোভিডক আমাৰ ভাৰতে এ এনেকৈ এটা ভেকছিনৰ দ্বাৰা প্ৰত্যাহ্বান জনালে সেই ভেকছিনটোৰ জৰিয়তেই অতি কম সময়ৰ ভিতৰতে ভেকছিন ওলিয়াই আ আমাক মৃত্যুৰ মুখৰ পৰা হাত সাৰিবলৈ এইটো ওলিয়ালে যিটোৱে নেকি এইটো এটা আমি প্ৰত্যাহ্বান বুলিয়ে ক'ব পাৰোঁ তাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে গাঁও অঞ্চলবিলাকত বহুতো শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰভাৱ আমি দেখিবলৈ পা পাওঁ আৰু সেই শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ পূৰণ কৰিবলৈ টেট পাতিলে টেট পাতি বহুতো শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰিলে আৰু সেই জৰিয়তে বহুতো উন্নতিৰ দিশত আজি আমি দেখিবলৈ পাইছোঁ আৰু প্ৰধান চীফ মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাইতো কৈয়ে আছে যে একলাখ নিযুক্তি আৰু দিব বহুতো নিৱনুৱা সমস্যাৰ সমাধান উলিয়াব হয় এতিয়া দেখিছোঁ বহুতো দুখীয়া শ্ৰেণীৰ লোকেও এই চাকৰি পাবলে সুযোগো পাইছে আৰু সুবিধা কণ দিয়াৰ বাবে বহুতেই ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু তাৰ উপৰিও আমাৰ যাতায়ত ব্যৱস্থা যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত বহুতো অসুবিধা আছিলে এতিয়া গাঁৱে গাঁৱে ইমানেই ৰাস্তা বেয়া আছিলে দলং নিৰ্মাণ বাঁহৰ দলং আছিলে আগতে দলং নিৰ্মাণ এতিয়া বহুতেই কৰিছে মথাউৰিবোৰ বহুত সৰু সৰু আছিলে এতিয়া মথাউৰিৰ কামো মানে বহুতো উন্নতি কৰিছে কামো কৰিবলৈ লৈছে মথাউৰিৰ কামবিলাকত গাঁও পঞ্চায়তে এইবোৰ স্কীম লৈ যেনেকৈ প্ৰধানমন্ত্ৰী গ্ৰাম্য যোজনা বুলি স্কীম এটা লৈ কিনি সেইখিনি গাঁৱে গাঁৱে পথাৰে পথাৰে পকা ৰাস্তা কৰিছে এনেকৈ প্ৰত্যাহ্বান কৰিছে আৰু এইবোৰ সম্বোধনো কৰিছে এনেকৈ যাতে আৰু আমাৰ দেশখন আগবাঢ়ি যাওক